চুবুৰীয়াৰ ঘৰবিলাকত হোমষ্টেৰ কথা মই বিশেষকৈ নাজানোঁ যদিও এতিয়ালৈকে ভ্ৰমণ কৰা ঠাইসমূহত হোমষ্টেৰ দেখিছোঁ বা হোমষ্টেত থকাৰ অভিজ্ঞতা হৈছে ইয়াত মানে অসমত যদি কোনোবা হোটেল বা ধৰ্মশালাৰ কথা সোধা হয় অসমত যথেষ্ট পৰিমাণে অতিথিশালাত হোটেল আদি আছে বিভিন্ন ঠাইত পৰ্যটন ক্ষেত্ৰসমূহৰ আশে পাশে আছে দৰ্শনাৰ্থীসকলে ঠাইখন ভ্ৰমণ কৰাৰ সময়ত ক'ত থাকে সেয়া দৰ্শনাৰ্থীসকলৰ সম্পূৰ্ণ নিজা কথা ইয়াৰোপৰি হোমষ্টেসমূহত ঘৰুৱা পৰিৱেশত থকাৰ লগতে ঘৰুৱা খাদ্যসম্ভাৰৰ জুতি ল'ব পৰাকৈ বা বিভিন্ন জনজাতীয় অঞ্চললৈ গ'লে জনজাতীয় মানুহ এঘৰৰ ঘৰত থাকি অপ্যায়িত হৈ অতিকে ভাললগা কথা ইয়াৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ ধন দিবলগা হয় আৰু অতি আৰামত থাকি খাই আহিব পাৰি